আমি জন্মৰ পৰাই মানে শুনি আহিছোঁ মানে ফেশ্বন যিটো সেই ফেশ্বনটোৰ বিষয়ে আমি শুনি আহিছোঁ জন্মৰ পৰাই এই বিভিন্ন ধৰণৰ বিভিন্ন ব্ৰেণ্ডৰ কাপোৰ বজাৰত মানে ওলাইছে আৰু সেইখিনি মানে বজাৰত ওলোৱাৰ আগতে মানে কি হয় এড দিয়ে সেই এডটোত মানে যিখিনি কাপোৰ আছে কিছুমান নামী দামী ডিজাইনাৰ আছে সেই ডিজাইনাৰে ডিজাইন কৰে সেই ডিজাইনাৰ ডাঙৰ ডাঙৰ অভিনেতা বা অভিনেত্ৰীক পৰিধান কৰা সেইখিনি মাৰ্কেটত ওলাই দিয়ে ওলাই দিয়াৰ আগত যিটো মানে এটা মানে এই ষ্টেজ প্ৰগ্ৰেম কৰে সেই প্ৰগ্ৰেমটোত কাপোৰখিনি মানে চবৰে আগত মানে ওলাই দিয়ে এই প্ৰগ্ৰেমৰ জৰিয়তে তাৰপিছত মাৰ্কেটত আহি যায় সেই কাপোৰখিনি আৰু মানুহে তাৰ পৰা কিনে বা আমিও কিনোঁ কিন্তু তাৰ ভিতৰত আমি নিৰ্বাচন কৰি ল'ব লাগিব যে অভিনেতা বা অভিনেত্ৰীজনে যিটো কাপোৰ পিন্ধে সেই কাপোৰখিনি আমি সদায় হয়তো আমি ঘৰুৱাভাৱে ইউজ কৰিব নোৱাৰিব পাৰোঁ সেইটো আমাৰ মানে চবৰে নিজা নিজা কথা মই হয়তো নিবিচাৰোঁ যে যিখিনি কাপোৰ পিন্ধি ফেশ্বন ডিজাইনাৰ একজনে মানে ৰেম্পত খোজ দিব সেই কাপোৰখিনি আমাৰ ৰাজহুৱা স্থানত পিন্ধক বা যিকোনো বিবাহসবাহত যদি সেইখিনি পিন্ধি যায় ইমান এটা ই নহয় কাৰণ কাপোৰৰ ভাগ আছে যদি মেখেলা চাদৰ একযোৰ পিন্ধি আমি অসমীয়া হিচাপে মেখেলা চাদৰ পিন্ধি যদি আমি বিবাহ সবাহত যাওঁ সেইটো মানে শুৱনিটো অলপ বেলেগ হয় বা মানুহৰ দৃষ্টিত মানে এটা ভাল দৃষ্টি হয় যদিহে এযোৰ চুটি চুটি কাপোৰ পিন্ধি যদি বিয়াত যায় বা একদম কম কাপোৰ পিন্ধি যদি বিয়াত যায় চব মানুহে মানে ই কৰে অলপ হ'লেও মানে দৃষ্টিটো বেলেগ ধৰণৰ হয় সেইখিনি আমি বাদ দিব লাগিব কাৰণ ফেশ্বন বুলি ক'লেই ফেশ্বনৰ বহুতটা ভাগ থাকে আমাৰ অসমীয়া কাপোৰো যিটো চাদৰ মেখেলা সেইখিনিত মানে ই হয় সেইখিনিও আমাৰ ফেশ্বনত মানে বহুত প্ৰভাৱ পৰিছে আজিকালি আৰু বা বাহিৰৰ ৰাজ্যতো সেই অসমীয়া সাজযোৰে বহুত মানে শুৱলা হৈ সেই সাজযোৰেৰে জিলিকি উঠিছে বাহিৰত বা আজিকালি বাহিৰত বিদেশতো আমাৰ অসমীয়া সাজযোৰ বহুত প্ৰভাৱিন প্ৰভাৱান্বিত হৈছে যে এই আমাৰ গুৱাহাটীৰ পৰা বিদেশলৈকে এই অসমীয়া সাজযোৰ ছাপ্লাই যায় মুগা বা কেঁচা মুগা হওক বা হাতেবোৱা হওক গোটেইখিনি তাতে ছাপ্লাই হয় কিন্তু বা আমাৰ যিটো চিনেমাত আমি ফেশ্বন দেখা পাওঁ সেইটো যদি আমি মাৰ্কেটত মানে মাৰ্কেটত ওলাইছে বুলি আমি গোটেইখিনি যদি আমি ই কৰোঁ হয়তো পশ্চিমীয়া সংস্কৃতিত যদি সেইটো বাহিৰত পিন্ধি ফুৰিলে ইমান এটা ই ইমানো আৰু ই নহয় কিন্তু আমাৰ সমাজত আমি যিখিনি সমাজত বাস কৰোঁ সেই পশ্চিমীয়া সংস্কৃতিৰ কাপোৰখিনি যদি আমি পিন্ধো হয়তো এদিন আমাৰ অসমীয়া যিটো আমাৰ অসমীয়া ফেশ্বন মানে অসমীয়া ডিজাইনাৰে যিটো ডিজাইন কৰে কাপোৰ সেই ডিজাইন লুপ্ত হৈ যাব গতিকে আমি অসমীয়া হিচাপে অসমৰ যিটো সাজ সেইটো যদি সদায় জীয়াই ৰাখিব পাৰোঁ বিবাহ সবাহ বা পূজা পাৰ্বণ এনেকৈ যিকোনো অনুষ্ঠানত যাওঁতে যদি আমি সৰু হওক ডাঙৰ হওক মানে হয়তো মেখেলা চাদৰৰ আজিকালি ধুনীয়া ধুনীয়া ডিজাইন দি কাপোৰ বনায় চাদৰ মেখেলা বুলি কথা নাই পাট মুগাৰ আজিকালি ধুনীয়া ধুনীয়া কাপোৰ বনায় চুৰিয়া চুৰিডাৰ বনায় বা কুৰ্তি বনায় এনেকৈ ধুনীয়া ধুনীয়া বনায় সেইখিনি পৰিধান কৰিব পাৰি সৰু হওক বা আৰু ডাঙৰৰ কাৰণেতো উৎকৃষ্ট একেবাৰে চাদৰ মেখেলা চাদৰ মেখেলাটো আমাৰ অসমীয়াৰে মানে একদম আত মানে এই আৰম্ভণিৰ পৰাই চলি আহিছে আৰু এইটো অনন্ত কাললৈ চলি থকাটোৱে আমি বিচাৰোঁ তাৰ উপৰিও বাহিৰত যদি এইটো বেছি প্ৰচলিত হয় সেইটো আমাৰ অসম অসম অসমীয়া হিচাপে অসমৰ গৌৰৱ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জেই জেগাত যদি এই বস্তুটো চাৰিওফালে প্ৰচাৰ হয় সেইটোৱে আমাৰ কাৰণে বহুত গৌৰৱৰ কথা